শেহতীয়াকৈ ক'বলৈ গ'লে বছৰটো এই বৃত্তিসমূহত যথেষ্টখিনি লাভাম্বিত হৈছিলোঁ প্ৰায় পঞ্চাছ ষাঠি হাজাৰমান টকা হাঁহ কুকুৰা পুহি লাভাম্বিত হৈছিলোঁ কিন্তু এতিয়া বিশেষকৈ ঠাণ্ডা দিনৰ কাৰণে হাঁহ কুকুৰা যথেষ্টখিনি লোকচান দেখা গৈছে হাঁহ কুকুৰা যথেষ্টখিনি এই ঠাণ্ডা দিনটোত অহাৰ লগে লগে সিহঁতৰ বেমাৰ হোৱা দেখা যায় লগতে যথেষ্টখিনি লোকচান হৈছে কাৰণ এই হাঁহ কুকুৰা পালনে বছৰটোত যিদৰে মানে লাভাম্বিত হৈছিলোঁ পঞ্চাছ ষাঠি হাজাৰ টকা প্ৰায় পোৱা হৈছিলে যিহেতু এতিয়া যথেষ্টখিনি লোকচানো হৈছে কাৰণ মানে ঠাণ্ডা সময়ত এতিয়া হাঁহ কুকুৰা যথেষ্টকেইটা লোকচান হৈছে এতিয়া প্ৰায় মানে পঞ্চাছ ষাঠিটা হাঁহ কুকুৰা মৃত্যুমুখত পৰিছে বৰ্তমান এতিয়া সিহঁতক চিকিৎসা কৰা হৈছে যিহেতু মানে বেজি দিয়া হৈছে ঔষধ খুওৱা হৈছে বৰ্তমান এতিয়া অলপ ভাল হৈছে লগতে এই নিৰামিষ ভোজনে যথেষ্টখিনি লোকচানো দেখা যায় প্ৰায় নিৰামিষ ভোজন নিৰামিষ ভোজনসকলে প্ৰায় মাছ মাংস নোখোৱাই হৈছে কিন্তু তথাপিও বজাৰলৈ আনিলে আমি নিৰামিষ ভোজনৰ মানুহে নল'লেও মানে বজাৰত বিক্ৰী কৰিব আনিলে যথেষ্টখিনি লাভ পোৱা যায় হ'লেও মানে নিৰামিষ ভোজন নহ'লে থাকিলে তেনেকুৱা মানে গাঁৱৰ জেগাত লোকচানো হোৱা দেখা যায় বিশেষকৈ বজাৰলৈ অনা হয় বজাৰত দাম দৰ কেতিয়াবা কম বেছি পৰিমাণে পোৱা যায় হয়তো কেতিয়াবা বেছিও হয় কেতিয়াবা কমো হয় সেইকাৰণে নিৰামিষ ভোজনৰ পৰা যথেষ্টখিনি লোকচানো দেখা যায় আৰু লগতে এতিয়া আটাইতকৈ বেছি হাঁহৰ মাংসৰে ডিমাণ্ড বেছি হৈ আছে কাৰণ হাঁহ মাংসই বিহু সময়ত এটা হাঁহৰ দাম হাজাৰ টকাৰো হৈ যায় বা এটা কুকুৰাৰ দাম পাঁচশ টকাও হৈ যায় কেজিৰ প্ৰতি মানে হাঁহৰ মাংস হাজাৰ টকাও পৰি যায় বিশেষকৈ বহাগ বিহু সময়ত মাঘৰ বিহুৰ সময়ত প্ৰত্যেকে মানে হাঁহৰ মাংসহে বেছি ব্যৱহাৰ কৰে হাঁহ মাংসটো মানে আমাৰ সকলোৱে প্ৰিয় হাঁহ মাংস নহ'লে মানে বিহু সমাজত মানুহৰ ভাল নালাগে মাঘ বিহুৱে হওক বা বহাগ বিহুৱেই হওক হাঁহৰ মাংসটোৱে হৈছে আটাইতকৈ বেছি ডিমান আৰু হাঁহ মাংস যদি মাঘৰ বিহুত বা বহাগ বিহুত আমাৰ ব্যৱহাৰ নকৰোঁ বা নাখাওঁ তেতিয়াহ'লে আমাৰ একো মানে হাঁহৰ মাংস নাখালে একো ভাল নালাগে সেইকাৰণে হাঁহ মাংসটো বেছি ডিমাণ্ড হয় প্ৰত্যেকেই হাঁহ মাংসই বিচাৰে হাঁহৰ দাম অতিমাত্ৰা বহাগ বিহুৰ সময়ত বা মাঘৰ বিহুৰ সময়ত দাম বৃদ্ধি পায় সেইকাৰণে আমি হাঁহ বেছি যত্নকে পুহিবলগীয়া হয় হাঁহ মাংস বা কুকুৰা মাংস চবৰে প্ৰিয় কাৰণ প্ৰত্যেকজন মানুহে হাঁহ মাংস বা কুকুৰা মাংস বুলি ক'লেহে ভাল পায় আজিকালি গাঁৱত হাঁহ কুকুৰা অবিহনে বেলেগ মাংস মানুহে খাব নিবিচাৰে যিহেতু মানে সেইকাৰণে মানুহে হাঁহ কুকুৰাটোৱে বেছি গুৰুত্ব দিয়ে যিহেতু মানে আজিকালি মানুহৰ এই লোকেল কুকুৰা বা চালানী ব্ৰইলাৰ সেইবোৰ খাই মানুহৰ বেমাৰ আজাৰবোৰ আজিকালি বেছি বৃদ্ধি পোৱা গৈছে সেইকাৰণে মানুহে লোকেল বস্তুৰ কাৰণে সকলোে হেঁপাহ কৰে সেইকাৰণে আমাৰ গাঁৱলীয়া হাঁহ কুকুৰাকেইটা মানুহে বেছি মানে দাম দিও কিনি খাবলগীয়া হয় যিহেতু মানে আমাৰ মানুহৰ বেমাৰ আজাৰ বেছি হোৱাৰ কাৰণে চালানী বস্তু চালানী হাঁহ চালানী বইলাৰ চালানী হাঁহো আছে আজিকালি কিন্তু বিশেষকৈ মানুহে চালানী হাঁহ বা চালানী ব্ৰইলাৰটো কিনিব নিবিচাৰে সেইকাৰণে আজিকালি সকলোৱে লোকেল কুকুৰা লোকেল হাঁহ বিহু হওক বা অন্য নিজৰ ঘৰুৱা আলহী আহিলেও সকলোৱে আজিকালি হাঁহৰ মাংসটোৱে বেছি ব্যৱহাৰ কৰে বা লোকেল কুকুৰা মাংসই চবেই ব্যৱহাৰ কৰে সেইকাৰণে আমি সকলোৱে হাঁহ কুকুৰাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় গাঁৱত আজিকালি সেইকাৰণে মানুহে সকলোৱে হাঁহ কুকুৰাৰ কাৰণে বেছিভাগ মানুহে লোকেল বুলি ক'লেই হেঁপাহ কৰে সেইকাৰণে আমাৰ যিবিলাক মানুহে নিৰামিষ খাই সিহঁতৰ কাৰণে হাঁহ কুকুৰা যথেষ্ট নহয় আমাৰ যিবিলাক মানুহে হাঁহ কুকুৰা নোখোৱাকৈ থাকিব নোৱাৰে সেইসকলৰ কাৰণে হাঁহৰ মাংসই বা লোকেল মুৰ্গীৰ মাংসই প্ৰিয় হৈ পৰে সেইকাৰণে আমি সকলোৱে হাঁহ কুকুৰাৰ ওপৰত গুৰুত্ব দিব লাগে ভালদৰে যত্ন ল'ব লাগে ভালদৰে দৰৱ ঔষধ খোৱাই সিহঁতক লালন পালন কৰি ভালদৰে আমি তাহাঁঁতক থকা মেলা সুবিধা কৰি দি ভালদৰে মানে অধিক দামত যিদৰে আমি বিক্ৰী কৰিব পাৰোঁ সেইকাৰণে সিহঁতক ভালদৰে আমি পোহ পালন দি হাঁহ কুকুৰা ভালদৰে লালন পালন কৰি অধিক দামত যাতে আমি বিক্ৰী কৰিব পাৰোঁ সেইকাৰণে অধিক দামত বিক্ৰী কৰিব পাৰিবৰ কাৰণে আমি ভালদৰে সিহঁতক সংৰক্ষণ কৰিব লাগে সিহঁতৰ যিহেতু বিহু সময়ত সকলোৱে হাঁহ লোকেল কুকুৰাহে বিচাৰে সেইকাৰণে আমি সকলোৱে হাঁহ কুকুৰা ওপৰত গাঁৱলীয়া মানুহে গুৰুত্ব বেছি দিয়া প্ৰয়োজন